মই যোৱা আঠাইছ তাৰিখে টু থাৰ্টি নাইনৰ এই নাম্বাৰটোত এটা ৰিচাৰ্জ কৰিছিলোঁ মোবাইল নাম্বাৰটো হৈছে চিক্স ত্ৰিপুল জিৰ' চিক্স নাইন এইট চেভেন নাইন ওৱান মই জানিব পাৰিম নেকি এই নাম্বাৰটোত ৰিচাৰ্জটো সফলতাৰে সম্পূৰ্ণ হৈছেনে নাই হোৱা কাৰণ মোলৈ বৰ্তমান পৰ্যন্ত কোনোধৰণৰ মেচেজ অহা নাই মই ৰিচাৰ্জটো পেটিএম নামৰ এপটোৰপৰা কৰিছিলোঁ যোৱা আঠাইছ তাৰিখে এনেও কৰাৰ পিছতো তাত চাকচেচফুল দেখালে কিন্তু বৰ্তমান পৰ্যন্ত মোৰ এই ৰিচাৰ্জটোৰ কোনো কনফাৰ্মেশ্যন অহা নাই প্লিজ মোক ইয়াৰ ওপৰত আপডেট জনাওঁক যে কিয় অহা নাই বা মই ৰিচাৰ্জটো পাম নে নাপাম মোৰ ওচৰত সেই এপটোৰপৰা পেমেণ্ট কৰা স্ক্ৰীণশ্বটো আছে টু থাৰ্টি নাইনৰ যিটো ৰিচাৰ্জ কৰিছিলোঁ তাৰ এটা স্ক্ৰীণশ্বটো মোৰ ওচৰত অলৰেডি আছে যিটো মই আপোনালোকক দিব পাৰিম যদি বিচাৰে আপোনালোকৰ এপটো মই কোনোধৰণৰ আপডেট পোৱা নাই চেষ্টা কৰিছিলোঁ চাবলৈ কিন্তু বৰ্তমান পৰ্যন্ত পোৱা নাই প্লিজ মোক এই এপৰ হেল্প কৰিবলৈ চেষ্টা কৰক নহ'লে যথেষ্টখিনি প্ৰব্লেম হ'ব পাৰে কাৰণ মোৰ ওচৰত বৰ্তমান আকৌ নেক্সট টাইম মই পেমেণ্ট কৰিব নোৱাৰোঁ এইটো চেম ৰিচাৰ্জৰ ওপৰত অঁ মই যথেষ্টখিনি প্ৰয়োজন হৈছে এই ৰিচাৰ্জটো সেইকাৰণে প্লিজ মোক জনাওঁক যে মই ৰিচাৰ্জটো মোৰ হ'ল নে নাই হোৱা